মন কৰিলে প্ৰধান প্ৰযুক্তি ধাৰা বিকাশ প্ৰথম প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষকৈ বাৰ্তালাপৰ ক্ষেত্ৰতে ক'ব পাৰিম আগতে যেনেকৈ প্ৰথমতে ডাকঘৰ আছিলে ডাকঘৰ চিঠি পত্ৰ বিতৰণ আছিলে চিঠি পত্ৰ বিতৰণ কৰি এটা যথেষ্ট সময় লাগিছিল চিঠি এখন দিবলৈও সময়ো প্ৰয়োজন হৈছিল মানুহ এজনৰ লিখি থা লিখি তেওঁ সেইখন গৈ প'ষ্ট অফিচত প'ষ্ট কৰাৰ পৰা আৰম্ভ কৰি যথেষ্ট সময় লৈছিল তাৰপিছত লাহেকৈ সেইটো বন্ধ হোৱাৰ পিছত বন্ধ ঠিক নহয় সেইটো হৈ চলি থাকোঁতেই ধৰক টেলিফোন আহিলে টেলিফোন অহাৰ পিছত অলপ সহজ হ'ল মানুহে যথেষ্ট সহজে ইজনে সিজনক লগ পোৱাৰ পৰা ব্যৱস্থা হ'ল তাৰপিছত সেইখিনি হোৱাৰ পিছত অৰ্থাৎ মোবাইল আহিলে মোবাইল মানুহৰ হাতে হাতে মোবাইল ইজনে সিজনক সহজতে পোৱা হ'ল লগতে মোবাইলত ইণ্টাৰনেটৰ যোগেদিও যথেষ্টখিনি সহজতে পোৱা পাবলে ধৰিলে মানুহে নিজে বিচৰা মতে আজিকালিতো গুগল চাৰ্ছ কৰিলেই সকলোখিনি পোৱা যায় যথেষ্ট সেইখিনি মানুহ উপকৃত হৈছে সেইখিনিৰ পৰা আৰু কিন্তু ইয়াৰ বিপৰীতধৰ্মী কিছুমান বস্তুও হৈছে চাৰিবাৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষকৈ প্ৰতিটো বস্তুৰে এটা ভাল দিশ এটা বেয়া দিশ থাকে মোবাইলৰ যেনেকৈ ভাল দিশো আছে তেনেকৈ বেয়া দিশো যথেষ্টখিনি আছে আৰু তাৰ বাবে যথেষ্টখিনি অলপ সাৱধানেৰে মানুহখিনি চলিব পাৰিব লাগিব দি চলে

আৰু আৰু বেংক জেংকৰ ফালতো ইণ্টাৰনেটত হোৱা কাৰণে থকাৰ বাবে যথেষ্টখিনি সুবিধা হয় কাৰণ আজিকালি আপোনাৰ আগৰ দৰেতো লেজাৰ বুক ব্যৱহাৰ নহয় আজিকালি অনলাইন বেংকিঙো হয় সেইখিনি ইণ্টাৰনেট হোৱাৰ বাবে যথেষ্টখিনি সুবিধা হৈছে ইণ্টাৰনেট নাথাকিলে সেইখিনি নহ'লহেঁতেন

কম্পিউটাৰটো থৈ বহুতৰ যথেষ্টখিনি উপকৃত হৈছে নতুন চামৰ চামে বিশেষকৈ ঘৰে ঘৰে কম্পিউটাৰ ইণ্টাৰনেট হোৱাত তেওঁলোকে ঘৰতে যথেষ্টখিনি কাম কৰিব পৰা হৈছে বা কিছুমান নিবনুৱা ল'ৰাও কম্পিউটাৰ দোকান খুলি উপকৃত হৈছে বিশেষকৈ তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত ক্ষেত্ৰত আৰু আজিকালি যথেষ্টখিনি বস্তু গুগলত ছাৰ্চ কৰিলেই পোৱা যায় বিশেষকৈ যিকোনো ধৰণৰ মানুহে যিটো বিচাৰে